যদি মই অনুসৰণ কৰা ৰেচিপি এটা আশা কৰাৰ দৰে নহয় তেন্তে পুণৰ সেই ৰেচিপি মতে বনাবলৈ চেষ্টা কৰোঁ কিন্তু তথাপিও যিখিনি সামগ্ৰী ইতিমধ্যই মই ৰান্ধি ৰান্ধিলোঁ বা ৰান্ধিছোঁ সেইখিনি কোনো ধৰণৰ ইউটিউব চাই বা কোনো ভিডিঅ'ত চাই বনাবলৈ চেষ্টা কৰোঁ যদিও সেইমতে নহ'লে তাত নিজা ধৰণে ৰান্ধিবলৈ চেষ্টা কৰোঁ সেই সামগ্ৰীখিনি নষ্ট হোৱাটো মই নিবিচাৰোঁ আৰু সেই সামগ্ৰীখিনি পেলাইও নিদিওঁ তাক এটা নতুন সোৱাদ দিবলৈ চেষ্টা কৰোঁ উদাহৰণস্বৰূপে মই কিবা এখন তৰকাৰি বনাইছোঁ যেনে আলু চয়াবিন মটৰ এনেকৈ মিক্স এখন তৰকাৰি বনাইছোঁ তাত ধৰক নিমখ বেছি হ'ল তাত নিমখ বেছি হোৱাৰ লগে লগে সি খাবলৈ সোৱাদযুক্ত নহ'ব আৰু সেয়ে মই নিমখ বেছি হোৱাৰ লগে লগে তাত কি কৰোঁ এটা বিলাহী কাটি দিওঁ যদি বিলাহী নাথাকে তাত মই অলপ দৈ দি দিওঁ নহ'লে দৈও যদি নাথাকে বিলাহীও যদি নাথাকে তেতিয়াহ'লে তাত সামান্য পানী দিম আৰু তাৰ পাছত যেতিয়া ভাত ৰান্ধিম ভাতত এটা আলু দি দিম আৰু সেই আলুটো পিটিকি পেলাই সেই আলু চয়াবিন আৰু মটৰৰ তৰকাৰিখিনিত তাক দি দিম আৰু তাৰ পিছত সেইখিনি সোৱাদযুক্ত এখন তৰকাৰিলৈ ৰূপান্তৰিত হ'ব তেনেকৈয়ে ধৰি লওঁক মই আচাৰ প্ৰস্তুত কৰিলোঁ আচাৰত অলপ হালধি বেছি হ'ল হালধি বেছি হোৱাৰ লগে লগে ই খাবলৈ সোৱাদযুক্ত নহ'ব গোন্ধাব আৰু তিতা তিতা লাগিব গতিকে হালধি বেছি হোৱা সেই আচাৰখিনি মই পেলাই নিদি কি কৰোঁ তাত সেই যদি আমৰ আচাৰ বনাইছোঁ তেতিয়াহ'লে মই কি কৰোঁ তাত অলপ আকৌ যদি আম মই পাওঁ বজাৰৰ পৰা কিনি আনি সেই আমখিনি হালধি নিদিয়াকৈ অকল নিমখ দি সেই হালধি বেছি হোৱা আচাৰখিনিৰ লগত সংযোগ কৰি দিওঁ সেই তেতিয়া সেই আচাৰখিনি হালধিৰ পৰিমাণটো আচাৰ নিদিয়া হালধি নিদিয়া আচাৰখিনিৰ লগত মিলি খাবলৈ সোৱাদ যুক্ত হৈ পৰে তেনেকৈয়ে কেতিয়াবা চাহ বনালে চাহত চাহপাত বেছি হয় চাহপাত বেছি হোৱাৰ লগে লগে তিতা হয় আমি নেমু ৰস দিয়া চাহ সকলোৱে খাই ভাল পাওঁ গতিকে সেই তিতা হোৱা ৰঙা চাহখিনিত আমি যদি অলপ নেমু ৰস চেপি দিওঁ তেতিয়াহলে সেই খাবলৈ বৰ সোৱাদযুক্ত হয় আৰু ই স্বাস্থ্যৰ কাৰণেও ভাল আৰু তেনেকৈ তিতা হোৱা চাহখিনি মই টেঙা চাহলৈ ৰূপান্তৰিত কৰোঁ তেনেকৈয়ে কেতিয়াবা ভাত আমাৰ আধা সিজা হয় এই আধা সিজা ভাতখিনি আকৌ পুনৰ পানী দি সিজালে পেন পেনীয়া হৈ যায় গতিকে আধা সিজা ভাতখিনি মই কি কৰোঁ চৰিয়াত কাঢ়ি তাক অলপ ঠাণ্ডা হ'বলৈ বহলাই দিওঁ আৰু তাৰ পিছত এটা কেৰাহী গৰম কৰি তাত তেল দি পিঁয়াজ জলকীয়া দিম এইসমূহ ভাজি সেই আধা সিজা ভাতখিনি তাত দি মই আমাৰ অসমীয়া ভাষাত ভাত ভাজি অৰ্থাৎ ফ্ৰাইড ৰাইচলৈ ৰূপান্তৰিত কৰোঁ তেনেকৈ খাবলৈ সোৱাদ হয় আৰু তেনেকৈ খায়ো ভাল লাগে কিন্তু যিটো খাদ্য ৰান্ধোঁ সেই খাদ্যখিনি অনিষ্ট হোৱাটো বা ইনেই পেল পেলনীয়া হোৱাটো নিবিচাৰোঁ বা পেলায় দিবলৈ নিবিচাৰোঁ সেয়ে এই খাদ্যখিনি যিমান পাৰি তাক পুনৰ ভালকৈ প্ৰস্তুত কৰি যাতে খোৱাৰ উপযোগী কৰি তুলিব পাৰি তাৰ বাবে চেষ্টা কৰোঁ তেনেকৈ মাছ ৰান্ধিবলৈ হ'লে কি কৰা হয় প্ৰচুৰ পৰিমাণৰ তেলৰ প্ৰয়োজন মচলাৰ প্ৰয়োজন আৰু তেনেকে পিঁয়াজ নহৰু সকলোখিনি বস্তুৰ প্ৰয়োজন হয় কেতিয়াবা এনেকুৱা হয় যে মাংস থাকে কিন্তু তাৰ বাবে প্ৰয়োজনীয় তেল মচলা আদি নাথাকে তেতিয়াও তাৰ কাৰণে এটা বেলেগ ধৰণৰ ৰেচিপিৰে সেই মাছ বা মাংসখিনি বনাব পাৰি উদাহৰণস্ৱৰূপে

বইল মাছ অৰ্থাৎ মাছখিনি সিজাই তাত আমি টেঙা দিব পাৰোঁ টেঙা হিচাপে আমি অসমীয়া খাদ্য সম্ভাৰত সাধাৰণতে সকলোৰে পৰিচিত খৰিচা ব্যৱহাৰ কৰিব পাৰি খৰিচা আৰু তাৰোপৰি টেঙামৰা তাৰোপৰি আদা পাত বা কেচাঁ জলকীয়া আদা এইবোৰ দি পেলায় আমি সেই মাছখিনি বইল কৰিব পাৰোঁ বা মাংসও আমি তেনেধৰণেই ৰান্ধিব পাৰোঁ ই খাবলৈয়ো সোৱাদযুক্ত আৰু আমাৰ শৰীৰৰ কাৰণেও উপকাৰী আৰু জিৰ' অইলযুক্ত অৰ্থাৎ আমি বিনা তেলৰ খাদ্য আমাৰ কাৰণে ভাল আৰু আমি যদি তেনেকৈ তেল আৰু মচলাবিহীন খাদ্য খাব পাৰোঁ আমাৰ কাৰণে খুব উপকাৰী আৰু তেনেকৈ কেতিয়াবা কোনো সামগ্ৰীৰ অভাৱ হ'লে এবিধ সামগ্ৰীৰে তেনেকৈ সোৱাদযুক্ত এবিধ খাদ্য ৰান্ধোঁ তেনেকৈ কেতিয়াবা দাইল থাকে আৰু কিছু শাক পাচলি থাকে কিন্তু সেই শাক পাচলিখিনি ভাজিবলৈ কেতিয়াবা তেল নাথাকে বা সেই শাক পাচলিখিনি ভা ভাজিলে বহুত সময়ৰ প্ৰয়োজন হয় বা সেই সময় কম হাতত তেতিয়া দাইলতে সকলোখিনি পাচলিখিনি দি দি বইল কৰিও বা সিজাইও খাব পাৰি তেনেকৈও আমাৰ শৰীৰৰ কাৰণে উপযোগী আৰু উপকাৰী আৰু আমি তেনেকৈও খাব পাৰোঁ আৰু খাবলৈয়ো সোৱাদ হয়